আপুনি অ' মই দিপু ক'লোঁ আচ্ছা হেৰি নহয় এই তুমি আজি ফ্রী আছা নেকি এই মানে এই মানে এই ভৰিবিলাক খুব বিষাই আছে মানে এই এই জয়সাগৰ পুখুৰীতে বুলো সন্ধিয়া সময়ত অলপ মানে খোজ কাঢ়িম বুলি ভাবিছিলোঁ আৰু মানে এই অকলে অকলে মানে অকলে খোজ কাঢ়িবলৈ মন নাযায় না সেইকাৰণে লগত মানে বন্ধু মানুহ হ'লে মানে ভাল লাগে এই কথা চথা পাতি ধৰা খোজ কাঢ়ি খোজ কাঢ়ি গ'লে সময়টো কেতিয়া যায় আৰু ভাগৰো তেনেকৈ নালাগে ঠিক আছে তুমি এটা কাম কৰিবা এই সন্ধিয়া ঠিক এই পাঁচটা পঞ্চল্লিচ ম'ষ্ট প্ৰবেবলি ছয়টা বজাৰ আগে আগে ওলাবা আৰু মই গৈ আছোঁ হা ঠিক আছে